মই কুকুৰা পোৱালি আনো নাজিৰাৰ পৰা নাজিৰাৰ পৰা আনি মই পোৱালি এনেকৈ হেৰি গঁৰালত পোহো গঁৰালৰ এনেকৈ মানে কুকুৰা পোৱালিবোৰ সৰুতে সৰু দানাটো খুৱাওঁ তাৰ পৰা ডাঙৰ হ'লে ভাতৰ লগত সেই ডাঙৰ ভাত আৰু দানা মিক্স কৰি দিওঁ তাৰপাছত আৰু অলপ ডাঙৰ হোৱাৰ পাছত পোৱালিবোৰ আৰু পোৱালিবোৰক গৰম পানী দিওঁ তাৰপাছত আৰু অকণমান ডাঙৰ হোৱাৰ পাছত অকণমান অঁ হেৰি মেকিপুৰত বিকিবলৈ দিওঁ এটাত তিনিশ চাৰে তিনিশকৈ দিওঁ সিমানটো মানতে বিকো আৰু কুকুৰাক সেই মাজতে মেডিচাইন দিব লাগে সৰুতে মেডিচাইন দিলে কুকুৰা যে বেমাৰ এটা হয় সেই বেমাৰটো নহয় পানী লগা চৰ্দি সেই বেমাৰটো নহয়

কুকুৰাৰ দানাটো মই কুকুৰা পুহি ভাল পাওঁ কুকুৰা উমনি দিওঁ কুকুৰা উমনি পোন্ধৰটালৈকে দিওঁ কুকুৰা উমনি দিওঁতে এনেকুৱা কাৰ্টুনত খেৰ পাৰি দিব লাগে কুকুৰা খেৰ পাৰি দিব লাগে তাৰপৰা তেতিয়াহে কণী এটা তাত দি থৈ দিব লাগে পাৰিবলৈ হ'লেও তাৰপাছত কুকুৰা কণী পাৰে আৰু বেলেগ কণী পাৰি তাৰ পোন্ধৰ দিনমানৰ পাছত উমনি লয় উমনি লোৱাৰ পাছত ডাঙৰ হৈ আকৌ পোৱালি ডাঙৰ কৰে আকৌ তেনেকৈ পোৱালি ডাঙৰ কৰি সিহঁতক দানা পানী দি ডাঙৰ কৰোঁ ডাঙৰ কৰি গৰম পানী দিওঁ আৰু গুড়ৰ পানী দিওঁ তেনেকৈ কৰি লাইটৰ পোহৰতো ৰাখোঁ মানে যেনেকৈ পোহোঁ তেনেকৈ পাৰোঁ আৰু কৰিব কুকুৰা ডাঙৰ কৰিবলৈ আৰু কলপাতো দিব পাৰি কণী পাৰিবৰ কাৰণে কুহুমটো হালধীয়া হ'বৰ কাৰণে কলপাত দিব পাৰি আৰু সেউজীয়া পাত কিবা কিবি দিব পাৰি আৰু এজনী কুকুৰাই দছ পোন্ধৰটালৈকে কণী পাৰে সেই কণীকেইটা বিক্ৰীও কৰিব পাৰি এটাত দছ টকাকৈও বিক্ৰী কৰোঁ তেনেকৈও চলি চলি আছোঁ ঘৰখন চলাবলৈ হৈছে কুকুৰা পোৱালি দানা দিওঁ দানা দি ডাঙৰ কৰোঁ কুকুৰা পোৱালি উমনি দিয়াও উমনি দি কুকুৰা কণী উমনি লয় উমনি লৈ পোৱালি হয় পোৱালি ফুটি ওলোৱাৰ পাছত সিহঁতক এটা কাৰ্টুনত লাইট দি তাত সেই পোহৰ কৰি ৰখা হয় কুকুৰা তাৰপাছত কিনি অনা দানাৰে সিহঁতক ডাঙৰ দীঘল কৰোঁ তাৰপাছত খেৰ পাৰি দিওঁ খেৰৰ ওপৰত সেই উমনি ল'বলৈ দিওঁ

সিহঁতক কুকুৰা পোৱালিবোৰ ডাঙৰ কৰিবলৈ কিনা দানা খুৱাওঁ দানা খুৱাই অলপ ডাঙৰ হোৱাৰ পাছতে সিহঁতক ভাতৰ লগত মিক্স কৰি দানা দিওঁ তাৰ অলপ ডাঙৰ হোৱাৰ পাছত উমনি ল'বলৈ সিহঁতক এই সেউজীয়া শাক পাচ সেউজীয়া পাত খুৱাওঁ কলপাত খুৱাওঁ সেইবোৰ খুৱাওঁ

উমনি ল'বলৈ কাৰ্টুন পাৰি দিয়া হয় কুকুৰাক সেই পানীলগা বেমাৰটো নহ'বৰ বাবে সিহঁতক এই টোপাল এটা চকুত দিয়ে সেই টোপালটোও দিয়া হয় কুকুৰাও তেনেকৈ ডাঙৰ কৰিছোঁ আৰু কুকুৰা ডাঙৰ হোৱাৰ পাছত আমি বিকিবলৈ দিওঁ এটাত তিনিশ চাৰিশকৈ তাত মেকিপুৰত বিকাগৈ হয় বেপাৰীয়ে লয় তিনিশ বা চাৰিশমানকৈ দিওঁ আৰু মই কুকুৰা তেনেকৈ পালন কৰি আছোঁ কুকুৰা পোৱালি ডাঙৰ কৰি দানাটো ভাতৰ লগত মিক্স কৰি খোৱালে খুৱাইছোঁ আৰু তেনেকৈ খোৱালে ভাল আৰু ডাকুৱা কুকুৰা এটা মই কুকুৰা পুহিবলৈ এটা গঁৰাল লওঁ গঁৰালটোত তাত আৰু এচাইডে তাত পতান পাৰি লৈ পতানৰ ওপৰত পতানৰ ওপৰত বস্তা পাৰি বা কাগজ পাৰি তাৰ ওপৰত পোৱালিবোৰ ধুনীয়াকৈ ৰখা হয় লাইটৰ পোহৰ দি লাইটৰ পোহৰ দি তাত ৰাখি তাত কুকুৰাবোৰক অলপ প্ৰথম ফাৰ্ষ্ট আমি দিওঁ গুৰৰ গুৰৰ পানীটো দিওঁ গুৰৰ পানীটো দিয়াৰ পাছত সিহঁতৰ মানে একো বেমাৰ আজাৰ নহ'বলৈ প্ৰথম গুড়ৰ পানীটো দিব লাগে সেই গুড়ৰ পানীটো দিয়াৰ পাছত কুকুৰাজনী কুকুৰাকেইটা যেতিয়া নেকি ডাঙৰ হ'বলৈ ধৰে কুকুৰাকেইটাক লাহে লাহে লাহে লাহে সিহঁতক সৰু সৰু দানাটো দিয়া হয় সেই দানাটো দিয়াৰ পাছত সিহঁতক লাহে লাহে ডাঙৰ হ'বলৈ লাগে আপোনাৰ পঞ্চল্লিছ দিনতকৈ বেছি লাগে ত্ৰিছ পঁয়ত্ৰিছ দিন তেনেকুৱাকৈ লাগে আৰু ইমান চল্লিছ দিন তেনেকুৱাত মানে বিকিব পৰা ধুনীয়াকৈ হৈ যায় আৰু সিমানটো হোৱাব হোৱালৈকে সিহঁতক বহুত খুৱাব লাগে পানী লগাৰ কাৰণে চৰ্দি হ'বৰ কাৰণে এইবোৰ কিবা কিবি দৰৱ সিহঁতক দিয়া হয় কুকুৰা পোৱালিখিনিক সিহঁতৰ অলপতে বেমাৰ লাগে এই পানীলগা বেমাৰটোৰ কাৰণে সিহঁতক দৰৱ দি থাকিব লাগে দি থকাৰ কাৰণে ডাঙৰ হোৱাৰ পাছত সিহঁতি কণী পাৰিবলৈ লয় কণী নেপাৰিলেও সিহঁতক বিকি দিব পৰা যায় বিকি দিলে এটাত তিনিশ চাৰিশমানকৈ বিকা হয় আৰু তিনিশ চাৰিশ কাৰণ বিকিলে লাভ হয় আৰু তাৰপাছত এই কুকুৰা যেতিয়া বিকাখিনি বিকিলোঁ মতা কুকুৰা মাইকী কুকুৰা বিকি তাৰে তিনি দুজনীমান থৈ সিহঁতকেইজনীক কণী পৰোৱা হয় কণীৰ পৰাই সিহঁতক উমনি দিয়া হয় উমনি দিয়াৰ পাছত সিহঁতে উমনি লয় উমনি লোৱাৰ পিছত পোৱালি পোৱালি ওলায় পোৱালি ওলোৱাৰ পিছত আকৌ সিহঁতক পোৱালি উলিয়াই আকৌ নেক্সট কোটালৈ নেক্সট পোহিবলৈ নেক্সট পোহিবলৈ আকৌ এটা কাৰ্টুন লওঁ মানে মাছৰ কাৰ্টুনৰ নিচিনা হ'লেও হ'ব কাঠেৰে বনাই লওঁ লওঁ বুলি ক'লেও পাৰি তেনেকুৱা কাঠৰ কাৰ্টুনত লাইট দি লাইট দি পোহৰ দি মইতো কৈছোঁৱে বাতৰি কাগজ পাৰি বাতৰি কাগজ পাৰি এনেকৈ ধুনীয়াকৈ থৈ তাত লাইটৰ তলত ৰাখি দিব লাগে সিহঁতক গৰম পাবৰ কাৰণে ঠাণ্ডা দিনততো গৰমতে ৰাখিব লাগে গৰম দিনত সিমান গৰমটো গৰমটোতো থাকেই দিনত নিদি ৰাতিলৈ দিওঁ আৰু ৰাতিলৈ অলপ লাইটৰ পোহৰ দিওঁ লাইটৰ পোহৰ দিলে সিহঁতে গৰম উমটো পাই থাকে উমটো পালে মানে সিহঁতক পোৱালিবোৰ সহজতে মৰাৰ চান্স নাথাকে আৰু সেইকাৰণে সেই পোৱালিবোৰ পোৱালিবোৰক সেই চৰ্দি নহ'বৰ কাৰণে দৰৱ এটা দিয়া হয় সেই দৰৱটো দিওঁ ডাঙৰ হোৱা পিছত সিহঁতে কণী পাৰে কণীবোৰ আমি বিকিবলৈও দিওঁ নহ'লেও পোৱালিবোৰ আমি কণীবোৰ উমনি দিওঁ উমনি দি পিনে পোৱালি ওলায় তেনেকৈও থ'ব পাৰোঁ কুকুৰাত মানে সবফালৰ পৰাই লাভ আছে পুহিলে কণীটোৰ পৰাও লাভ আৰু বিকিলেও লাভ হয় তেনেকৈ লাভ লাভৱান হৈ কৰি আছোঁ কুকুৰাক উমনি দি কণী ওলায় যেতিয়া কণী ওলোৱাৰ পাছত প্ৰথম চাম যেতিয়া শেষ হয় তাত অলপ চূণ দি দিওঁ চূণ দিলে জেগাডোখৰ চাফা হয় জেগাডোখৰ চাফা কৰি পানী মাৰি আকৌ চাফা কৰি তাত আকৌ নতুনকৈ পোৱালি সোমোৱাই দিওঁ পোৱালি সোমোৱাৰ পাছত সিহঁতে লাহে লাহে ডাঙৰ হ'বলৈ ধৰে ডাঙৰ হ'বলৈ সিহঁতক ধুনীয়াকৈ দানা দিওঁ দানা দি দৰৱ দিওঁ দৰৱ দি ডাঙৰ কৰোঁ ডাঙৰ কৰাৰ পাছত দৰৱ ইমান নিদিওঁ যেতিয়া নেকি সিহঁতৰ চৰ্দি হ'বলৈ ধৰে সিমানখিনি সময়তে সিহঁতক দানা দিওঁ দানা দি ডাঙৰ কৰি যেতিয়া নেকি এক কেজি আঠশ গ্ৰাম মান হয় সিমানখিনি সময়তে বিকি দিওঁ সিমানখিনি সময়তে বিকি সিহঁতক তিনিশ চাৰে তিনিশ আৰু নহ'লেও সিমানমানতে আমি বিকো আৰু সেনেকৈ কুকুৰা পালন কৰি আছোঁ আৰু কুকুৰাৰ যেতিয়া উমনি লয় উমনি লওঁতে সিহঁতক যাতে বেলেগ কুকুৰাই নুখুটে সিহঁতক চাই থাকিব লাগে মাজে মাজে কুকুৰা পানী টাইমমতে দিব লাগে কুকুৰাক দানা টাইমমতে দিওঁ দি তেনেকৈ কৰি আছোঁ আৰু কুকুৰাই যেতিয়া কণী পাৰে সিহঁতক ধুনীয়াকৈ এটা কাৰ্টুনত খেৰ পাৰি দি ধুনীয়াকৈ কণী এটা দি দি থৈ দিব লাগে তেতিয়া ধুনীয়াকৈ ছাইডত সিহঁতি কুকুৰা কণী পাৰি থৈ আহে সেনেকৈয়ে কুকুৰা পালন কৰি আছোঁ

হ'ব ইমানেই আৰু আৰু কি ক'ম হৈ গ'ল এইটো টিপ নাই খোৱা যে